বিয়াত আনন্দ উপভোগটো কৰিব লাগিলে আমাৰ বিয়া এখন আহিলে ল'ৰাৰে হওক বা কইনাৰে হওক ল'ৰা ছোৱালী বুলি কথা নাই যাৰে কি বিয়া নহওক তাৰমানে আমি বহুত বহু দিনৰ পৰা ৰৈ থাকোঁ যে আমাৰ বজাৰ সমাৰ কৰা কাপোৰ কিনা গহনা কিনা এইবিলাকত আমি বহুত দিনৰ পৰা আমি ৰৈ থাকোঁ এইবিলাকত কেতিয়া বিয়াখন আহিব আমাৰ ফূৰ্ত্তি লাগি থাকে আৰু দৰাৰ বিয়া হ'লেতো দৰাৰ লগত যোৱা সেইটো এটা অনুভৱে বেলেগ সুকীয়া সেইটো আৰু ছোৱালীৰ বিয়া হ'লে অকণমান দুখো লাগে যেতিয়া কইনা যাব ওলায় তেতিয়া দুখ লাগে অকণমান হ'লেও আৰু ছোৱালী মানুহ যাবতো লাগিবই আৰু কিন্তু এনেকৈ বহুত দিনৰ পৰা বা ডান্স কৰা হয় নিজৰ ঘৰৰে বিয়া হ'লে ডান্স কৰা হয় এনেকৈ গান লগাই ডান্স কৰা হয় ফূৰ্ত্তি ফাৰ্ত্তা কৰা হয় এনেকৈ অ আমি যিহেতুকে অসমীয়া মানুহ আমি খাই মানে বেছি ভাল পাওঁ আৰু খোৱাটো আমাৰ প্ৰথমতে আৰু খোৱাটো আমাৰ প্ৰথমতেই আমি খোৱাৰ পিছতে বাকী যি হয় সেইবিলাক হয় আমাৰ তাৰপিছত এইটো যে আছে সংগীত নৃত্যৰ বাবে আমাৰ ইয়াতে সংগীত নৃত্য নহয় আচলতে কাৰণ সেইটো আমাৰ ইয়াৰে নহয় অসমৰ নহয় যিহেতুকে সেইটো মই ইমান জ্ঞাতও নহয় মই দেখাও নাই সেইটোৰ ওপৰত মই গমো নাপাম লগতে সেইটো এটা বাহিৰৰ অনুষ্ঠান যিহেতুকে এতিয়া আমাৰ বাহিৰৰ অনুষ্ঠানবিলাকো আমাৰ ইয়াতে অসমতো কিছুমান কৰিব লৈছে গতিকে অনুকৰণ কৰি কৰিব লৈছে কৰে কিছুমানে কিন্তু মই মানে এইটো বস্তু দেখা নাই মই যিহেতুকে কোনো এনেকুৱা অনুষ্ঠানত আগভাগো লোৱা নাই আৰু মই দেখাও নাই সেই বিষয়ে মই গম নাপাম